হেল্ল' অঁ হয় হয় কওক বাইদেউ

তিনিচুকীয়াত তেনেকৈ ক'বলৈ গ'লে ফুৰিবলৈ আমাৰ বহুতখিনিয়ে ঠাই আছে বাৰু তেনেকৈ বিশেষকৈ ক'বলৈ গ'লে আমাৰ গুঁইজান ঘাটলৈ যাব পাৰিব আৰু মাগুৰী বিললৈ যাব পাৰিব এতিয়া আপুনি ফেমিলী লগত আহিব নে অকলে বাৰু আচ্ছা আচ্ছা আচ্ছা তেনেহ'লে আপোনালোকে মোৰ মতেতো প্ৰব্লেম তেনেকৈ নহয় বাৰু কিন্তু তথাপিও আপোনালোকে প্ৰিপেয়াৰ কৰক মোৰ মতে গুঁইজান ঘাটলৈ গুঁইজান ঘাটত বেছি ভাল হ'ব

অ'কে অ'কে দিয়ক বাৰু